পৰিয়ালৰ পুৰুষ আৰু মহিলাৰ ভূমিকা হ'ল পুৰুষবিলাকে সচৰাচৰ পৰিয়ালটোৰ ভৰণ পোষণৰ চিন্তা কৰে আৰু মহিলাবিলাকে ঘৰখন কেনেকৈ চলাব লাগে ৰন্ধা বঢ়াৰ পৰা চাফ চিকুণ কৰালৈ গোটেইখিনি দায়িত্ব মহিলাজনীয়ে প পালন কৰে মহিলা এটাই বা পুৰুষ এটাই প্ৰত্যেকটো কামৰে নিজা নিজাকৈ ভাগ কৰি লয় এখন ৰুটিন থাকে প্ৰত্যেকৰে মহিলাই কিখিনি কাম কৰিব বা পুৰুষজনে কিমানখিনি কাম কৰিব এইধৰণে এখন ৰুটিন বনাই লয় এইধৰণে পৰিয়ালটো চলি থাকে